এক জানুৱাৰী দুহেজাৰ বিছ চন তেইছ ডিচেম্বৰ দুহেজাৰ একৈছ বাৰ জুন দুহেজাৰ বাইছ তিনি জুলাই দুহেজাৰ বাইছ পাঁচ আগষ্ট দুহেজাৰ তেইছ